ভাৰতৰ প্ৰত্যেক মানুহেই চাহ খাই ভাল পায় এইটো সঁচা কথা মানে কি সকলোৱে চাহ খাই আমি যিহেতু অসমীয়া মানুহ আৰু অসমতে চাহৰ উৎপাদন হয় সেইকাৰণে সকলো মানুহ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চাহ খাই ভাল পায় চাহ আমি বিভিন্ন ধৰণে বনাব পাৰোঁ

চাহ আমি আমাৰ যিহেতু অসমত গৰু আছে গৰুৰ গাখীৰ তাৰপিছত তাতে আমাৰ অসমৰ চাহপাত তাৰপিছত ইলাচি আদা এইবিলাক চেনী এইবিলাক লগ কৰি আমি মানে কি সুস্বাদু চাহ কৰি খাব পাৰোঁ বা খাওঁ আৰু ঘৰলৈ আলহী আহিলেও আমি আমি চাহ মানে খাবলৈ দিওঁ আৰু সেইটো আমাৰ মানে কি অতিথি আপ্যায়নৰ প্ৰধান খাদ্য আৰু আমাৰ যিহেতু অসমৰে অসমতে চাহপাতৰ হেৰি বাগিচা আছে গতিকে আমি অসম এনেও চাহৰ ওপৰত বেছি ধৰ মানে চহকী সেইকাৰণে চাহ চাহ আমাৰ সকলোৰে প্ৰিয় ডাঙৰ সৰু সকলোৱে চাহ খাই ভাল পায়